হয় মই আজি এটা সম্পূৰ্ণকৈ ব্যঞ্জন সৃষ্টি কৰিছিলোঁ ব্যঞ্জনটো এনেদৰে কৰা হ'ল মোৰ লগৰ এজনে টেঙা মৰা আগ অলপমান দি পঠিয়াইছিলে সেই আগখিনি মই এখন কেৰাহী বহাই ল'লোঁ গেছৰ ওপৰত তাত অকণমান তেল দিলোঁ তাত দুটা কেঁচা জলকীয়া ফালি পেলালোঁ দি দিয়া হ'ল তাৰপিছতে টেঙা মৰা পাতখিনি দি লৰাই মেলি অকণমান নিমখ দিলোঁ আৰু এই বস্তুটো সম্পূৰ্ণ মোক শিকাইছিলে মোৰ লগৰ এজন বন্ধুৱে আৰু তেওঁ শিকোৱাৰ পিছতে মই আজিৰ বস্তুটো যোগাৰ হ'ল হোৱাত মই ব্যঞ্জনখিনি বনাবলৈ চেষ্টা কৰিলোঁ আৰু বনাই সম্পূৰ্ণ হোৱাৰ পিছত মই যেতিয়া খাইছোঁ সঁচাকৈ বহুত তৃপ্তি পালোঁ